আমাৰ অঞ্চলত বিশেষভাৱে সক্ষম খেলুৱৈসকলক ক্ৰীড়াভাৱে ক্ৰীড়া বিভাগে সহায় কৰিব সহায় কৰা যথেষ্ট দেখিবলৈ পাওঁ তথাপিতো ইমান বেছি আগবাঢ়ি আগবঢ়া গৈ নাই তেওঁলোকৰ বাবে সুবিধা বুলি ক'বলৈ গ'লে ক্ৰীড়া বিভাগৰ লগত জড়িত কিছুমান ব্যক্তিয়ে তেওঁলোকক আগবঢ়াই নিবলৈ চেষ্টা কৰে যদিও তেওঁলোকৰ আৰ্থিকভাৱে নিজেই নিজৰ ব্যৱস্থা কৰি ল'বলগীয়া হয় ইমান বেছি উন্নত হোৱা নাই যে তেওঁলোকে সকলোখিনি সুবিধা তেওঁলোকক দিব উন্নত হৈছে যদিও চাগে কোনোবা এখিনিত কোনোবা ক্ষেত্ৰত কম হৈ আছে মোৰ চকুত তেনেধৰণৰ চিনাকি খেলুৱৈ আছে কিন্তু তেওঁলোকে ডিষ্ট্ৰিক্টৰ ভিতৰত বা জিলাৰ ভিতৰত খেতি খেলিবলৈ গৈছিলে বাৰু জিকিছিলে কিন্তু তাৰপিছত আগবঢ়া নাই কিন্তু তেনেকুৱা আমাৰ অঞ্চলত নাই কিন্তু ওচৰ পাঁজৰ অঞ্চলত আছে কিন্তু মোৰ এই অঞ্চলত তেনেকুৱা মানে বিশেষভাৱে আগবাঢ়ি ইণ্টাৰনেশ্যনেল খেলা ব্যক্তি মই দেখা নাই